বাগিচাৰ বাগিচাৰ কাম কৰি মই ভালেই পাওঁ বাগিচাত ফুল ৰুই ভাল পাওঁ বাগিচাখন কেনেকৈ চাফ চিকুণকৈ পৰিস্কাৰ কৰি ৰাখিব লাগে আৰু ফুলবোৰ কেনেকৈ যত্ন ল'ব লাগে আৰু কিমান কেনেকৈ মানে সাৰ এনেকৈ সাৰ গোবৰ সাৰ এনেকৈ দি কৰি মানে ফুলবোৰ ভালদৰে মানে ৰাখিব লাগে এইবোৰ কাম কৰি মই ভালেই পাওঁ বাগিচাৰ যেতিয়া ফুলবোৰ মানে ফুল ফুলাৰ চিজনত যেতিয়া ফুলবোৰ ফুলি উঠে তেতিয়া মানে দেখিবলৈ বহুত সৌন্দৰ্য হয় আৰু খুব ধুনীয়া হয় আৰু সব ফুলেই একেটা সময়তে নুফুলে সময়বোৰ বেলেগ ফুলবোৰ ছিজন ছিজনবোৰ ছিজন লৈ লৈ আছে ফুলৰ ফুল ফুলাৰ ছিজন আৰু সেই হিচাবে এ আমি মানে ফুলবোৰ তেনেকৈ আনি পেলাই লগাওঁ আৰু খুব ধুনীয়াকৈ আপডাল দি মানে তাক ভালদৰে এ পানী চানি দি যত্ন লওঁ আৰু ধুনীয়াকৈ মানে সাৰ চাৰ দি পেলাই ফুলবোৰ ফুলাওঁ বিশেষকৈ মানে আমি যেতিয়া বৰষুণ পৰে তেতিয়া মানে এ ডালে হোৱা গছ ফুলবোৰৰ পৰা ডালিৰে হোৱা ফুলবোৰৰ পৰা ডালিবোৰ কাটি তাত মানে কলম দিয়া হয় আৰু ডালিবোৰ তাত এনেকৈ খুচি থ'লেই তাৰপৰা যেতিয়া মানে পোখা পোখা ওলায় মানে দীঘল দীঘল পোখা ওলায় শিপাবোৰ ওলায় তেতিয়া মানে আমি মানে বেলেগত সেই সেই সেইটো ফুলৰ ডালটো বেলেগত দিয়া হয় তেতিয়া মানে ধুনীয়াকৈ মানে উঠে মানে আৰু আৰু ফুল ফুলাৰ হেৰি ফুলবোৰ মানে বেছি ওখ হ'ব দিব নালাগে চাপৰতে ফুলাব লাগে চাপৰত ফুলিলে মানে আৰু বেছি ধুনীয়া হয় দেখিবলৈও বহুত ধুনীয়া লাগে আৰু ৰাতিপুৱা যেতিয়া শুৱাৰ পৰা উঠিয়েই ৰাতিপুৱা যেতিয়া শুৱাৰ পৰা উঠিয়েই ফুলবোৰৰ বগিচাখন যেতিয়া দেখা পাওঁ ফুলবোৰ ফুলি থকা হালধীয়া গোলাপ ৰঙা গোলাপ বগা গোলাপ আৰু এনেকৈ মানে ফুলবোৰ যেতিয়া উঠি পেলাই দেখা পাওঁ তেতিয়া মানে মনটো বহুত ধুনীয়া লাগে ভাল লাগে দিনটোৰ কাৰণে আৰু আৰু যেতিয়া ফুলি উঠে তেতিয়া মানে ছিঙিবলৈ মন নাযায় ইমান ধুনীয়া আৰু আমাৰ ঘৰৰ আইতাই ফুল বহুত ভাল পায় আইতাই বহুত ধুনীয়াকৈ ফুলবোৰ আপদাল কৰে আৰু খুব ধুনীয়াকৈ ৰখায় আ দিনটো মানে ফুলতেই লাগি থাকে আগবেলা ভাটিবেলা পানী দিয়ে আৰু বহুত ধুনীয়াকৈ মানে যত্ন লয় মানে আৰু ফুলৰ ফুল পুলি ফুলগছ ৰোৱা আৰু আপদাল কৰাৰ ভিতৰত মানে আমাৰ আইতাই মানে বহুত ধুনীয়াকৈ কৰে মানে সেই ক্ষেত্ৰত যেনেকৈ মানে যত্ন লয় তেনেকৈ মানে ফুলবোৰ বহুত ধুনীয়া হৈ উঠে আৰু ধুনীয়াকৈ ফুলে সেইকাৰণে মানে মই বাগিচাখন ফুলৰ বাগিচাখন মই নিজৰ হবি হিচাপে লৈছোঁ কাৰণ মই বাগিচাৰ ফুলৰ বাগিচা মই বহুত ভাল পাওঁ আৰু যেতিয়া ফুৰিবলৈ যাওঁ তেতিয়া ফুলবোৰ যেতিয়া মই মানে দেখা পাওঁ ফুলবোৰ যেতিয়া মই দেখা পাওঁ তেতিয়া মানে ফুলবোৰ মানে ইমান ধুনীয়া লাগে যেন মই দি ফুলবোৰ লৈ আহিম ফুলৰ তাৰপৰা আনি পেলাই যেন ঘৰত লগাম এনেকুৱা ধৰণৰ মানে মনবোৰ হৈ যায়